মানুহে পাহাৰীয়া ঠাই ভালপোৱা প্ৰথম কাৰণটো যদি চাবলৈ যাওঁ ভৈয়ামতকৈ অসমৰ পাহাৰীয়া ঠাই ঠাইখিনি অতি ঠাণ্ডা হয় অন্য ধৰা কাৰ্বি আংলং ডিমা হাচাও সেই ঠাইসমূহ অসমৰ বেলেগ বেলেগ অঞ্চলতকৈ বিশেষভাৱে ঠাণ্ডা হয় আৰু লগতে সেই ঠাইসমূহৰ প্ৰাকৃতিকভাৱেই হওক বা জলবায়ুৰ ক্ষেত্ৰতে হওক ভৈয়ামৰ ঠাইতকৈ বহুত বেছি ধুনীয়া হয়

সেইকাৰণেও ভাল পায় পাহাৰীয়া ঠাইসমূহ আৰু ধৰা কোনো ফেমিলি ফুৰিবলৈ কাৰণে কাৰণ জলবায়ু ঠাণ্ডা হয় দেখিব মনোমোহা হয় প্ৰাকৃতিকভাৱে সেইবাবে তালৈ যোৱা দেখিব পোৱা যায় পাহাৰীয়া ঠাইলৈ পাহাৰীয়া ঠাইৰ লগত ঠাইত বন্ধুসকলে মিলি একেলগে ফুৰা তাত গৈ বাইক চলোৱা লগতে কিছু কিছুৱে বনভোজ খোৱাও আমি দেখিবলৈ পাওঁ আৰু পাহাৰীয়া ঠাইসমূহ যদি আমি প্ৰাকৃতিকভাৱে ধুনীয়া হয় তাৰ লগতে সেই তাত নিজৰ মনৰ যিটো শান্তি বিচাৰি ফুৰে মানুহে নহয় এই পাহাৰীয়া ঠাইসমূহলৈ যদি আমি যাওঁ বহুত বেছি ভালপোৱা আমি দেখিবলৈ পাওঁ আৰু পাহাৰীয়া ঠাইসমূহ বিশেষভাৱে সকলো শ্ৰেণীৰ মানুহকে মানে আকৰ্ষণ কৰিব পাৰে সেইবাবে উজনিৰ ফালৰপৰা আমি নামনিলৈ বহুখিনি মানুহ আমি যোৱা দেখোঁ উজনিৰপৰা নামনি সেই পাহাৰীয়া আছে ডিমা হাচাওৱে হওক বা কাৰ্বি আংলঙেই হওক তাত উপভোগ কৰা আমি দেখিবলৈ পাওঁ

যিটো তাত জলবায়ু জলবায়ুৰ ক্ষেত্ৰতো আমাৰ গৰমকালিৰ বহুখিনি মানুহ পাহাৰীয়া ঠাইলৈ যায় যায় আৰু তাত উপভোগ কৰা আমি দেখিবলৈ পোৱা যায়